মোৰ ধৰ্মৰ প্ৰতি বিশ্বাস কেনেদৰে গঢ় লৈছিলে এই ইয়াৰ স্মৃতিৰ কথা যদি মই ক'বলৈ যাওঁ প্ৰথমতেই মই এক শৰণ নাম ধৰ্ম নৱ বৈষ্ণৱ ধৰ্মৰ কথা ক'ব পাৰোঁ যাৰ সৃষ্টিকৰ্তা হৈছে শ্ৰীম শ্ৰী শ্ৰী শংকৰদেৱ আগতে যিহেতু বলি বিধানৰ প্ৰচলন চলি আছিলে যাৰ মূল পৃষ্ঠপোষক আছিলে মাধৱদেৱ আৰু তেওঁ মানে জানা নাছিলে যে নৱ বৈষ্ণৱ ধৰ্ম ইমান বেছি ফলপ্ৰসূ আৰু সমাজৰ কাৰণে ইমান বেছি ফলপ্ৰসূ হৈ উঠিব বুলি জনা নাছিলে তেওঁ আগতে মাধৱদেৱে বলি বিধানৰ প্ৰথা চলাই নিছিলে তেওঁ বলি বিধানৰ ফলত সমাজত এনেকুৱা কিছুমান বেয়া প্ৰভাৱ পৰিছিলে লাষ্টলৈ গৈ এনেকুৱা কিছুমান সৃষ্টি হৈছিলে যে তাত নৰ বলিও দিয়া হৈছিলে ফলত মানুহৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ কু সংস্কাৰ কুটনীতি আদি বিভিন্ন ধৰণৰ ভয় আদি পে জন্ম হৈছিলে আৰু এনেকেইদিনেই চলি আছিলে এফালে নৱ বৈষ্ণৱ ধৰ্ম আৰু এফালে বলি বিধানৰ প্ৰথা এনেদৰে চলি থাকোঁতেই এদিন মাধৱদেৱৰ বলি বিধান চলি বলি বিধান কালী মাৰ বলিত কালী মাৰ ওচৰত বলি দিবৰ কাৰণে ছাগলীৰ প্ৰয়োজন হৈছিলে আৰু এনেকৈ ছাগলীৰ প্ৰয়োজন হওঁতে তেওঁৰ সহকৰ্মীসকলে ছাগলী বিচাৰি ফুৰিছিলে আৰু ছাগলী বিচাৰি ফুৰোঁতেই এনেকৈ তেওঁ সহকৰ্মীজন মাধ শংকৰদেৱৰ ওচৰত গৈ পাইছিলেগৈ আৰু যেতিয়া এনেদৰে শংকৰদেৱৰ ওচৰৰ গৈ পালেগৈ শংকৰদেৱৰ ওচৰত তেওঁ বহিলে আৰু শংকৰদেৱৰ পৰা তেওঁ যেতিয়া কথাবিলাক শুনিলে নৱ বৈষ্ণৱ ধৰ্মৰ কথা তেওঁ যেতিয়া শুনিলে নৱ বৈষ্ণৱ ধৰ্মই সমাজত কেনেকুৱা ধৰণৰ এটা সু প্ৰভাৱ পেলাইছে বা সু সু দৃষ্টি আনি পিনি সমাজখনক কেনেকৈ আগুৱাই লৈ যাবৰ কাৰণে সহায় কৰিছে সেই বিষয়ে গম পালে আৰু তেওঁৰ মনত নৱ বৈষ্ণৱ ধৰ্ম প্ৰতি বহুত বেছি আগ্ৰহ আগ্ৰহ মানে জন্ম হ'ল আৰু তেওঁ গৈ পেলাই মাধৱদেৱক এই বিষয়ে জনালেগৈ যে এনেকুৱা এজন ভ প্ৰভূ আছে য'ত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে আৰু সমাজৰ কাৰণে সমাজৰ এনেকৈ নাম ধৰ্ম আদি কথা কৈ আগুৱাই নিছে শ্ৰীকৃষ্ণৰ বৰ্ণনা আদি বৰ্ণনা কৰিছে আদিবিলাক ক'লে মাধৱদেৱক তেওঁৰ সহপাঠীজনে কলত তেওঁৰ খং উঠিলে কেনেকৈ মানে কেনেকৈ হ'ব পাৰে মই এনেকৈ ধৰণৰ ধৰ্ম চলাই নি থাকোঁতে বেলেগ এজন মানুহে কেনেকৈ মোৰ বিপৰীতত ভাল মানে নৱ বৈষ্ণৱ ধৰ্ম হিচাপে এটা ধৰ্ম কেনেকৈ প্ৰচলিত কৰিলে বুলি তেতিয়া তেওঁ তেওঁৰ শংকৰদেৱ শংকৰদেৱৰ ওচৰলৈ মাধৱদেৱ গ'ল আৰু তেওঁৰ ওচৰত বহিলে সকলো কথাবিলাক সুধিলে ক'লে যেতিয়া তেওঁ মাধৱদেৱে শংকৰদেৱৰ ওচৰত বহিলে কথাবোৰ শুনি গ'লে এফালৰ পৰা তেওঁ ইমান বেছি আকৰ্ষিত হ'ল নৱ বৈষ্ণৱ ধৰ্মাৰ প্ৰতি যে তেওঁ সেইদিনাখনেই তেওঁৰ ওচৰত শংকৰদেৱৰ ওচৰত শৰণ ল'লে আৰু শৰণ লোৱা মানে তেওঁৰ শংকৰদেৱক গুৰু হিচাপে মানি ল'লে আৰু মানি লোৱাৰ লগে লগে তেওঁৰ তেওঁৰ পৰা বহুতো কথা শিকিলে কেনেদৰে নৱ বৈষ্ণৱ ধৰ্ম নৱ বৈষ্ণৱ ধৰ্মত কি কি হয় কেনেদৰে সমাজক আগবাঢ়ি যাবৰ কাৰণে সুবিধা কৰে কেনেদৰে সমাজখনক আগুৱাই নিব বৰগীত ৰচনা কৰিলে শংকৰদেৱে এশ বাৱন্নটা বৰগীত ৰচনা কৰিছিলে কিন্তু পাছলৈ মাধৱদেৱে শংকৰদেৱতকৈও বেছি বৰগীত ৰচনা কৰিবলৈ কৰিছিলে সেইটোৰ পৰা আমি মই মানে এই তেনেদৰে ধৰ্মৰ প্ৰতি মোৰ বিশ্বাস আহিছিলে যে মানুহ যেনেকুৱা ধৰ্মই নহওক যদি ভাল ভাল কাম এজনে কৰি থাকে আৰু আপোনাৰ যদি আগ্ৰহ থাকে ভাল ধৰ্ম এদন বা ভাল ধৰ্ম ল'বলৈ বা সমাজক আগুৱাই নিবৰ কাৰণে তেতিয়া আপুনি যিকোনো বেয়া কামৰ পৰা হাত সাৰি ভাল কাম কৰিবলৈ আপুনি আগবাঢ়ি যাব আৰু শংকৰদেৱে শংকৰদেৱে তেওঁক শিষ্য হিচাপে আগুৱাই ল'লে আকোঁৱালি ল'লে আৰু এনেদৰে নৱ বৈষ্ণৱ ধৰ্মৰ সৃষ্টি হৈছিলে আৰু এতিয়া বৰ্তমানলৈকে তেওঁলোকৰ মহাপুৰুষ দুইজনশংকৰদেৱ আৰু মাধৱদেৱ দুইজনেৰে বৰগীত কীনা গুণানুকীৰ্তন আৰু প্ৰচলিত হৈ আছে আৰু মই বিশ্বাস কৰোঁ যে এনেদৰেই আগলৈও নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ প্ৰচলিত হৈ থাকিব